হেল্ল'

আপুনি যেনেকুৱা বিচাৰে সেই তেনেকুৱাই পাব বাৰু অঁ অকল কইলাৰে নহয় চব বিধেই পায় মাংস বইলাৰ কইলাৰ লোকেল মূৰ্গী ছাগলী অৰ্ডাৰটো খালি আগতীয়াকৈ দি থ'ব লাগে আৰু অঁ চলিছে চলিছে অঁ ৰাইজৰ আশীৰ্বাদত

অঁ আজিকালি আৰু মহিলা পুৰুষ বুলিনো কি কথা আৰু চবেই নিজৰ ভৰিত নিজেই থিয় দিবলেই বিচাৰে অঁ অঁ হয় কওকচোন অঁ অঁ অঁ আপুনি ধৰি লওক গোটাকে নিবও পাৰিব গোটাকে নিয়ে বা কাটি নিবলৈ দিব সেই তেনেকৈও দিব পাৰিম বোলে আপুনি ইয়াৰপৰা লৈ যাবহি তেতিয়া অকণমান দাম দৰ চায় মানে কমে আৰু আমাৰ ইয়াৰপৰা দিব লাগিলে ধৰক দিয়কচোন আজিকালি তেল চেলৰ যিমানহে দাম তেতিয়াটো অকণমান বেছিকৈয়ে পৰিব ইয়াৰপৰা দিবলৈ গ'লে অঁ অঁ অঁ পাৰিম পাৰিম মই সেই ল'ৰা যিজনে দিয়েগৈ সেইজনক সুধি আপোনাক বাৰু কাইলৈ ৰাতিপুৱা ফোন এটা কৰি আছো মই অঁ কনফাৰ্মটো কাইলৈ ৰাতিপুৱা দিম অঁ অঁ হয় হয় সেই আকৌ আপোনালোকৰ আপোনালোকৰ সেইবোৰ জঞ্জাল মাৰিবলৈকে আৰু খুলিছোঁ তাকে অঁ অঁ কৰিব নালাগে কৰিব নালাগে খালি দামটো জনাই দিম বাৰু আপোনাক কাইলৈ ৰাতিপুৱা অঁ অঁ অঁ ঠিক আছে বাৰু কাইলৈ ৰাতিপুৱা ফোন কৰিম মই এতিয়া অকণমান ব্যস্তও আছো অঁ অঁ ঠিক আছে অঁ পাৰিলেটো বাৰু যামেই নগ'লেও বৰ এটা অসন্তোষ নকৰিব মই ইয়াত ভিতৰৰ মানুহে বস্তু দৰকাৰ হ'লে বিচাৰিয়ে থাকে যে এবিধ মাংসই সেইটোৱে নহয় নহয় গোটেইকেইবিধে দিওঁ যেন অঁ অঁ অঁ অঁ হয় হয় বাৰু অঁ অঁ ঠিক আছে বাৰু দেই মই এতিয়া মানে কাম এটা কৰি আছো অঁ অঁ মইয়ে কৰিম বাৰু ৰাতিপুৱা অঁ ঠিক আছে